আমাৰ অঞ্চলত মানুহে সাধাৰণতে নদীৰ পানী খায় যদিও এই পানী ফিল্টাৰ কৰিহে খায় আৰু সাধাৰণতে এতিয়া বৰ্তমান অৱস্থাত আমাৰ অঞ্চলত নদীৰ পানীতকৈ আমাৰ ছাপ্লাই পানী ৰাইজে বেছিকৈ খায় আৰু সেই পানী খাই ৰাইজসকলে আজি জীৱন নিৰ্বাহ কৰি আছে নদীৰ পানী বা পুখুৰীৰ পানী অতীজৰ মানুহে বেছিভাগ ব্যৱহাৰ কৰিছিলে তাত তেতিয়া সেইসকল লোকৰ এই পানীৰ পৰা মানে কিছু কিছু বেমাৰ হৈছিল কাৰণ কিয়নো এই পানী ফিল্টাৰ কৰি তেওঁলোকে নাখাইছিলে কাৰণ তেওঁলোকে এই পানী ডাইৰেক্ট অৰ্থাৎ মানে ডাইৰেক্ট ভ তেওঁলোকে খায় তাৰপৰা বেমাৰ আজাৰত পৰি কিছু কিছু লোক মৃত্যুমুখতো পৰিছিলে গতিকে এনে অৱস্থাত মই ভাবোঁ এতিয়াও যদি যিসকল লোকে নদীৰ পানী বা পুখুৰীৰ পানী খাই আছে তেওঁলোকে অতি পৰিষ্কাৰকৈ ফিল্টাৰ কৰি এই পানী খোৱাটো অতি দৰকাৰ অতীজত আমাৰ আজোককাহঁতৰ দিনত আমি সাধাৰণতে দেখা পাইছিলোঁ আমিও পুখুৰীৰ পানীয়েই খাই ডাঙৰ হৈছিলো আৰু এই পুখুৰীৰ পানী সাধাৰণতে কলহত থৈ কিছুদিন ৰাখি তাক উতলাই আমি খাইছিলো এনে পানী এনে ক্ষেত্ৰত আমি বামা বেমাৰ আজাৰৰ পৰাও আমি নিজকে বচাই ৰাখিব পাৰিছিলো গতিকে আজিকালি দেখা যায় সাধাৰণতে পানী আমি ফ্ৰীজত ভৰাই বা তাক ভালদৰে পৰিষ্কাৰ নকৰি আমি খাই কিছু কিছু ভে ক্ষেত্ৰত বেমাৰ আজাৰত আমি সন্মুখীন হৈছোঁ আৰু অতীজৰ মানুহে এই পানীত নদী বা পুখুৰীৰ পানীত গা ধুই তেওঁলোকৰ বহ যথেষ্ট উপকাৰিতাও উপকাৰ সাধন কৰিছিল তাৰ ভিতৰত হ'ল পানীৰ পৰা আমাৰ দাঁতৰ সমস্যা আৰু চুলিৰ সমস্যা আহে গতিকে এনে সমস্যাবিলাকৰ পৰা আগৰ অতীজৰ মানুহবিলাক নিজকে বচাই ৰাখিব পাৰিছিলে বৰ্তমান অৱস্থাত যি ছাপ্লাই পানী আমি ব্যৱহাৰ কৰি আছোঁ এই পানীত যথেষ্ট পৰিমাণৰ ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় যাৰ ফলত আমাৰ চালৰ ৰোগ হ'ব পাৰে বা আমাৰ চুলিৰ সমস্যা আহিব পাৰে দাঁতৰ সমস্যা আহিব পাৰে আৰু বৰ্তমান অৱস্থাত দেখা গৈছে যে বহুত লোকৰ অনেক দাঁতৰ সমস্যা আহিছে এতিয়া ইয়াৰ কাৰণটো অন্যতম হ'ল এই পানীৰ কাৰণেই হয় আৰু চুলিৰ সমস্যাটো হৈছে পানীৰ কাৰণেই হৈছে গতিকে আমি এই ক্ষেত্ৰত অতীজৰ লোকসকলক আমি যদি চাওঁ দেখা যায় যে তেওঁলোকে পুখুৰীৰ পানী ব্যৱহাৰ কৰি বা পখুৰীৰ পানী তেওঁলোকে গা ধুই বা কাপোৰ ধোৱা বা বেলেগ খোৱা ক্ষেত্ৰত ব্যৱহাৰ কৰোঁতেও তেওঁলোকে কিছু কিছু ক্ষেত্ৰত উপকাৰ হৈছিল কিছু ক্ষেত্ৰত অপকাৰো হৈছিলে যে উপকাৰ ক্ষেত্ৰতো হ'ল যে তেওঁলোকৰ নিজৰ দাঁতৰ সমস্যা চুলিৰ সমস্যা বা চালৰ সমস্যা এই সমস্যাখিনিৰ পা তেওঁলোকে নিজকে বচাই ৰাখিব পাৰিছিলে কিন্তু সঠিকভাৱে এই পানী পৰিষ্কাৰ কৰি খাব নোৱাৰাৰ বাবে তেওঁলোকে হয়তো কিছু কিছু লোক ডায়েৰিয়া বা অন্য ধৰণৰ বিভিন্ন ৰোগত পৰি তেওঁলোকে মৃত্যুমুখতো পৰিছিলে গতিকে বৰ্তমান সময় সময়ত আমি দেখা যায় যি অঞ্চলত বানপানী হয় এই বানপানী হোৱাৰ সময়ত মানুহৰ পানীৰ বাবে যি হাহাকাৰ হয় তাৰে হ'ল তাৰ ভিতৰত অন্যতম এটা হ'ল যে তেওঁলোকে নদীৰ পানীকে খাবলগীয়া হয় লেতেৰা পানীকে তেওঁলোকে ভক্ষণ কৰিব লগীয়া হয় সেইটো সময়ত যাৰ ফলত তেওঁলোকো আহি যেতিয়া বানপানী সমস্যা আঁতৰে কিন্তু তেওঁলোকৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আগুৰি ধৰে গতিকে সেইসকল লোকে সেইটো সময়ত উচিত পানী খাবলৈ নোপোৱাৰ কাৰণে তেওঁলোকে মৃত্যুমুখত পৰিছে আৰু বিভিন্ন বেমাৰ আজাৰৰ সন্মুখীন হৈছে আৰু গতিকে বৰ্তমান নগৰ অঞ্চলতটো আমি সাধাৰণতে এনে পানী ব্যৱহাৰ কৰা দেখা পোৱাই নাই খুব কম সংস্যক লোকে ব্যৱহাৰ কৰে গতিকে গাঁও অঞ্চলত এনে নদী বা পুখুৰীৰ পানী ব্যৱহাৰ কৰি খাই থকা আমি এতিয়াও দেখা পাই আছোঁ গতিকে সকলো লোকে এই বিষয়ে জনাতো দৰকাৰ যে পানী আমি খাওঁতেই তাক কেনেকৈ খাব লাগিব কেনে ধৰণে তাক আমি সংৰক্ষণো কৰিব লাগিব কিছু লোকে এই পানী অপব্যৱহাৰো কৰে অতি পৰিষ্কাৰ পানী ঘৰত থাকিলেও এই পানী অপব্যৱহাৰ কৰি তাক নষ্ট কৰা দেখা যায় কিছু কিছু মহানগৰ অঞ্চলত আমি দেখা পাওঁ যে পানীৰ সমস্যা অতি ভয়ংকৰ তেওঁলোকে পানী কিনি খাবলগীয়া পৰ্যন্ত হৈছে গতিকে তেওঁলোকে ভাল পানী যে খাবলৈ পাইছে সেয়া আমি ক'ব সঠিককৈ আমি ক'ব নোৱাৰোঁ কাৰণ তেওঁলোকেও সেই ব্লিচিং মিহলোৱা বা কিবা অন্য ধৰণৰ কিবা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা পানী খাই তেওঁলোকে তাত জীৱন নিৰ্বাহ কৰি আছে তাৰ ফলত সাধাৰণতে দেখা যায় মহানগৰ অঞ্চলত বাস কৰা লোকে বিভিন্ন ধৰণৰ ৰোগ ব্যাধি সমস্যাৰ মাজত তেওঁলোকে আৱদ্ধ হৈ আছে আৰু নিজকে হয়তো মৃত্যুমুখলৈ তেওঁলোকে ঠেলি দিছে গতিকে আমি এই সময়ত এই ক্ষেত্ৰত আমি খোৱা পানী ব্যৱস্থাটো এখন ঘৰ তৈয়াৰ কৰোঁতে বা এটা পৰিয়ালক আগবঢ়াই দিবৰ ক্ষেত্ৰত ঘৰৰ মুৰব্বীজন বা ঘৰৰ পৰিয়ালৰ সকলোকেইটি সদস্যই এই বিষয়ে অৱগত হোৱাতো বা জনাতো অতিকৈ দৰকাৰী বিষয়বস্তু বুলি মই ভাবোঁ গতিকে এই সমস্যাৰ পৰা তথা বেমাৰ আজাৰৰ পৰা বাচিবৰ কাৰণেও এই পানীৰ ক্ষেত্ৰত আমি বা খোৱা পানীকণৰ ক্ষেত্ৰত আমি অনেক গুৰুত্ব দিয়াটো দৰকাৰ